অঁ ইয়াতে ৰখাই দিয়কচোন অঁ খুচুৰা হ'ব নাই বাৰু পাঁচশ টকা নোটটো মানে খুচুৰা খুচুৰা নহ'ব নি এতিয়া কি হ'ব বাৰু পাঁচশ টকা নোটে আছে খুচুৰা মোৰ ওচৰত নাই মানে কে কিমানকৈ লৈছে বিছ টকা মোৰ মানে বিছ টকা খুচুৰা একেবাৰে নাই মানে পাঁচশটকীয়া নোট এটাহে আছে মোৰ ওচৰত খুচুৰা নাই নি আপোনাৰ ওচৰত এটা কাম কৰিব পাৰিম নেকি এই এই এই এইখন দোকানতে খুচুৰা হ'ব নেকি চাওকচোন নহ'লেবা আপুনি এটা কাম কৰক অলপ দেৰি ৰখি দিয়ক মই ভিতৰৰ পৰা নহ'লেবা খুচুৰা কৰি আনো অলপ দেৰি ৰখি দিয়ক নহয় বা নে কি ৰৈ দিয়ক মই অলপ পাছতে খুচুৰা কৰি আনিছোঁ মানে পাঁচশটকীয়া নোট যে হেৰি মোৰো খুচুৰা নাছিলে মানে খুচুৰা কৰি দিছোঁ দেই আপোনাক